ডেংগু মহৰপৰা বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে আমাৰ যিহেতু ডেংগু মহৰ উৎপত্তি আমাৰ ঘৰৰ পিছফালে চকা বাচন বৰ্তন বেয়া বাচন বৰ্তন এইবিলাকত পানী জমা হ'লে ডেংগু মহৰপৰা বেমাৰ বিয়পিব পাৰে ডেংগু মহৰপৰা বেমাৰ নিৰাময় কৰিবৰ কাৰণে আমি শুবলৈ গ'লে আঠুৱাখন টনি ল'ব লাগে আৰু আঠুৱাখন টনিলে আমাৰ ডেংগু মহৰপৰা ৰক্ষা পৰে আৰু গধূলি আমাৰ ঘৰৰ ভিতৰত আমাৰ ধোৱাৰ ব্যৱস্থা কৰিব লাগে এই ধোৱাটো দিলে আমাৰ যিবিলাক মহ থাকে সেই মহবোৰ তাৰপৰা ওলাই যায় আৰু আমাৰ খোৱা পানীবিলাক খোৱা পানীটো ঢাকিব লাগে কাৰণ যিহেতু মহৰ উৎপত্তি পানীতে হয় তাৰকাৰণে আমি সজাগ হ'ব লাগে